অঁ হেল্ল' অঁ এনেই আছোঁ তুমি কি কৰিছা ভাত পানী খালোঁ খালোঁ তুমি যাম বুলি ভাবিছিলোঁ আক কিন্তু পি যাবলৈ লগে বিচাৰি পোৱা নাই অঁ অঁ হ'ব ৰঙা ব্লাউজ আছে আক অঁ অঁ সেইটোৱে বেলেগ কাপোৰ পিন্ধি যাবলৈ বেয়া নহয় চাদৰ মেখেলাই পিন্ধিব আছে আছে মোৰ ওচৰত দুটা অঁ অঁ হ'ব মই এটা লৈ যাম কিমান সময়ত যাবা অঁ অঁ হ'ব বাৰু কিন্তু মই এই মেক আপ চেক আপ কৰিব নাজানো বৰকৈ অকণমান মোকো উলিয়াই দিবাচোন মেক আপৰ বস্তু মোৰ দুটামান আছে তুমি লৈ আহিবাচোন হ'লেও অঁ অঁ দছটামান বজাত ন অঁ অঁ হ'ব মই অলপ সোনকালেই যাম ঠিক আছে দিয়া